জীৱিকা হি জীৱিকা হিচাপে আমাৰ ধানখেতিত আমাৰ সিমান এটা লাভ নহয় কাৰণ এতিয়া ধানখেতিৰ ধান ৰুব লাগে ট্ৰেক্টৰ মাৰিব লাগে তাৰপিছত ৰোৱনীক দিব লাগে ইয়াত কষ্টও বেছিয়ে হয় পইচাও খৰচ বেছি হয় তাৰপিছত কঠিয়া তুলিব লা লাগে কঠিয়া তুলিব লাগে আৰু হাজিৰা হাজিৰা পইচা দিব লাগে তাৰপিছত বহুতৰ কাৰণে পইচা পইচা আমাৰ সেনেকে বহুত খৰচ হয় আৰু ধানখেতি কষ্ট কষ্টৰ কাৰণে আমি মাছ ধৰাতো বেছি ভালপাওঁ মাছ ফিচাৰিত মাছ এৰি দিলে তাৰপিছত আমি তাত মাছৰ দানা পানী আমি সেনেকে ব্যৱস্থা কৰি যেত যেতিয়া পানীটো শুকায় তাৰপিছত আমি গোটেইখিনিয়ে মাছ আমি পানীটো সিঁচি ইফালে পানীটো নোহোৱা কৰি দি আমি তাত মাছটো সেনেকে বিক্ৰী কৰিব পাৰোঁ বিক্ৰী কৰাৰ পাছত আমি বহুতো পইচা পইচা আমাৰ ইনকম হয় সেইকাৰণে আমি মাছ পুখুৰীত মাছ এৰি দিয়া কামটোৱেই আমি ভাল পাওঁ কাৰণ পুখুৰীটো আমি ধুনীয়া কৰি ডাঙৰ কৰি লৈ তাত আমি মাছৰ খাদ্যটো আনি মাছবোৰ বেছি কৰি এৰি দিওঁ প্ৰায় সাত কিলো মান মাছ এৰি দিওঁ তাৰে পিছত আমি দানা আনো দানা আনি দানাটো তাত দি থাকোঁ গোদা চাপৰ চাপৰ চাউল বেয়া চাউলটো এনেকৈ আৰু পূৰ্ণি বুলি কয় মেটেকা এইবিলাক আমি সব আনি দিওঁ তাৰে পিছত মাছ ধৰিবৰ কাৰণে সোনকালে ডাঙৰ হয় তাৰে পিছত বিক্ৰী কৰিবও ভাল হয় তাৰে পিছত আকৌ আমি পানীটো পানী উঠাই কিনি গোটেই পানী সিঁচি মেচিনেদি সিঁচি পেলাই আমি সেই মাছকেইটা বিক্ৰী কৰোঁ তাৰপিছত আমি বহুতো পইচা আমি ইনকম কৰিব পাৰোঁ